হয় হয় হয় মই জুবিন গাৰ্গৰ গানবোৰ ভালেই পাওঁ বাৰু তেওঁৰ প্ৰায় মই তেওঁৰ গানেই শুনো তেনেকুৱা বেয়া লগা গান মোৰ প্ৰায়ে নায়ে বাৰু আপোনাৰ আছে নেকি

অকণমান লাগ অকণমান লাগে বাৰু মোৰ মন যায়টো ভাল লাগে পাখি মেলি দিলোঁটো ভাল লাগে এই মোৰ চব ভালেই লাগে কি কৰি আছিলি অঁ অঁ হয় হয় মই মই এইমাত্ৰ তেওঁৰ গানে শুনি আছিলোঁ বাৰু আপুনি ফোন কৰি দিলে আৰু অঁ আপুনি অঁ অঁ আপুনিও তেওঁৰ কথা সুধি দিলে ফোনটোত তেওঁৰ কথাই সুধি দিলে হয় হয় তেওঁ আকৌ তেওঁ এইবাৰ মাজুলীলৈও আহিছিলে নেকি খবৰ পাইছিলে নেকি অঁ অঁ মই হয় হয় মই গৈছিলোঁ বাৰু ভাল লাগিলে ভাল লাগিলে মানুহ বহুত

হ'ব অঁ এই মই মাজুলীৰ জানো পাই সঠিক নামটো পাহৰি থাকিলোঁ নহয় হয় হয় হয় সেইকাৰণে আৰু তাতে মই ৰাতি গৈছিলোঁ যে হয় হয় হয় হয় হয় হয় হয় এতিয়া বহু এতিয়া বহুতখন সুবিধা হ'ল গাড়ীৰ হয় হয় এতিয়া বহুতকণ সুবিধা হ'ল গাড়ীৰ

অঁ অঁ অঁ অঁ অঁ হ'ব হয় হয় হয় হয় হ'ব বাৰু দিয়ক নহ'লে অঁ পাতিম পাতিম পাছত পাতিম অঁ ঠিক আছে